অঁ এই হেৰি বিয়াৰ আনিবলৈ যাম এতিয়া বিয়াৰটোত কিমান ল'ব বাৰু দেৰশ দিয়া দুদিনমানৰ আগত খাইছিলোঁ আকৌ সিমান দাম নহয় নহয় অঁ হেৰি অঁ লালটো এই খাইছোঁহি আমি অঁ হেৰি আৰু এটা মস্তিটো মই এই ষাঠি টকা দি আমি খাইছিলোঁ কেইদিন এই চাৰি দিনমান হৈছে আৰু

অঁ অঁ

চাইমদটো কেইটকীয়া চাইমদটোটো থাকিব লাগে নহয় সেইটো একদম সেইটো পিয়ৰ তাৰমানে সেই চাইমদটো এইটো হেৰি পেচাবৰ কাৰণেও ভাল চাইমদটোৰ দাম এনেকুৱা হেৰি এই খেৰপুলি খেৰপুলি পানী তাৰপিছত খেৰখিনি পুৰি ল'ব পুৰি পিনে ডলাত সানিব সানি পিনে আকৌ পিঠা সানিব পিঠা সানি মানে কলহত ভৰাই থ'ব তাৰপৰা বৰ ডাঙৰ হেৰি এটা লয় তাৰমানে হেৰি পাতে নহয় তাত ভৰাই পিনে পকিবলৈ দিয়ে বস্তুটো

সেইয়াত আৰু সেই ৰসটো টিপ টিপ টিপ টিপকে পৰি থাকে তাত পিয়েৰখিনি যেনিবা এইবোৰ চালান দিয়ে বিকিবৰ কাৰণে মানে আমি সেইটো কাৰণে বিচাৰিছোঁ অঁ অঁ অঁ নাই নাই টাউনৰ মানুহে খাই টাউনৰ মানুহে খাই সেইটো বস্তু

অঁ